মই আমাৰ নিজৰ চহৰখন নলবাৰীৰ উপৰিও গুৱাহাটী নগাঁও মৰিগাঁও এইবিলাক ঠাই গৈছোঁ যাই তাত বিভিন্ন ঠাইবোৰ ভ্ৰমণ কৰি ভাল লাগে আচলতে প্ৰতিটো ভ্ৰমণতে মানুহে এটা শিক্ষাও পোৱা যায় এইকাৰণে আমি ভ্ৰমণ কৰিব লাগে আৰু তাৰ পৰা শিকিব পাৰি তাৰ এখন এখন ঠাইৰ লগত তাৰ মানুহখিনি তাৰোপৰি এটা মানে যিটো সংস্কৃতি এই সকলোবোৰ সকলোবোৰৰ কথা জানিব পাৰি বা মানুহৰ লগত মিলিব পাৰি গতিকে এটা ভ্ৰমণ হৈছে মানুহৰ এটা জীৱনত এটা শিক্ষা গতিকে মানুহে যে ভ্ৰমণ কৰিব লাগে আৰু শিক্ষাটো আহৰণ কৰিব লাগে স্কুলতো বিভিন্ন ঠাইত এই শিক্ষামূলক ভ্ৰমণত যোৱা যায় তেনেকৈ আমিও স্কুলৰ লগতে শিক্ষামূলক ভ্ৰমণত গৈছিলোঁ এতিয়াও আমি বছৰত বনভোজত যাওঁ যাওঁ তেনেকৈ আমাৰ ওচৰৰে বগামাটি ঠাই বুলি বনভোজৰ কাৰণে বিখ্যাত তাত গৈছোঁ তাত বনভোজৰ কাৰণে খুবেই ভাল লাগে তাৰোপৰি গুৱাহাটীৰো মহানগৰৰো আমাৰ বহুকেইটা ঠাইত যোৱা হৈছে আৰু মোৰ ভাল লাগিছে এয়াই আৰু গতিকে মানে মানুহে আৰু ভ্ৰমণ কৰিব লাগে আৰু